আধুনিক যুগত বহুতে নিজৰ সংস্কৃতিক পাহৰিব খোজে নিজৰ সংস্কৃতিৰ পৰা দূৰত গৈ ইহঁত পশ্চিমীয়া সংস্কৃতিৰ লগত বহুত খাপ খাই আছে নিজৰ সংস্কৃতিক সংৰক্ষণ কৰিবলৈ মই এইটো পৰামৰ্শ দিব বিচাৰিছোঁ যে আমি সবেই আমাৰ পুৰণিকলীয়া ৰীতি নীতি আমাৰ পৰম্পৰা এইবোৰ মানি চলিব লাগে আমাৰ সংগীত নৃত্য নাটক যিবোৰ আছে আমাৰ সাংস্কৃতিক এইবোৰ আমি বৰ্তাই ৰাখিব লাগিব আমাৰ যুৱক যুৱতীসকলে এইবোৰ বিষয় শিকিব লাগিব প্ৰচুৰ জ্ঞান ল'ব লাগিব আৰু মই ভাবোঁ এনেকৈয়ে আমি আমাৰ সংস্কৃতি সংৰক্ষণ কৰিব পাৰিম বা আৰু আমি গাঁৱে ভূঞে আমাৰ আগৰ পৰম্পৰাবোৰ বচাই ৰাখিবলৈ বিভিন্ন সভা অনুষ্ঠিত কৰিও আমি ইয়াক সংৰক্ষণ কৰিব পাৰোঁ